অঁ মই এন জি'ৰপৰা কৈছোঁ মই পানীৰ কাৰণে কৈছিলোঁ পানী সময়মতে পাই নাই বাৰু অঁ হেৰি পানীখিনি আইৰণ আছে নেকি অঁ ঘোদা যায় নেকি

অঁ পানী হেৰি কিমান টাইম দিয়ে অঁ মাজে মাজে বেয়া হৈছিলে নেকি ওৱাটাৰ চাপ্লাই দি অঁ পাত

অঁ এই আৰু কি কি সমস্যা আৰু কি কি মানে সমস্যা আছে বেয়া হেৰি হোৱাটো

আৰু কি কি সমস্যা আছে কওক অঁ সমস্যা থাকিলে মানে ক'ব আপুনি আমাৰ এইফালৰপৰা মানুহ যাব আৰু কওক অঁ আগবেলা নিদিয়ে নেকি অঁ আপোনালোকে কমপ্লেইন কৰিলে নাই অঁ প্ৰতিদিনে দিয়েনে পানী

পানী পোৱা কিমান দিন হ'ল পানী পোৱা অঁ আইৰণটোৱে হৈ আছে অকল আৰু ঘোদা হয়

অঁ আৰু কিবা কিবা সম কিবাকিবি সমস্যা আছে যদি কৈ যাওক

আৰু কওক

অঁ

আৰু সমস্যা আৰু কওক সমস্যাবোৰ কৈ যাওক

অঁ

আমাৰ এন জি অ'ফালৰপৰা যাব বাৰু কোনোবা দিন ভাল কৰিবলৈ যাব বুলি কৈছে আৰু এইফালৰপৰা হয় হয় হ'ব এতিয়া দিয়ক